ভাৰতৰ কিছুমান আটাইতকৈ জনপ্ৰিয় ক্ৰীড়া হ'ল ক্ৰিকেট বেডমিণ্টন কাবাডি তাৰপিছত আহিলে তাৰপিছত আহিলে আৰু বহুতো খেল আছে যেনেকৈ হকী আমাৰ আটাইতকৈ জনপ্ৰিয় ক্ৰীড়া আৰু দেশৰ কিছুমান আটাইতকৈ প্ৰখ্যাত খেলুৱৈ হ'ল বিৰাট কোহলি মহেন্দ্ৰ সিং ধোনি শচীন তেণ্ডুলকাৰ চাইনা নেহৱাল চানিয়া মিৰ্জা লাভলীনা বৰগোহাঁই হিমা দাস হিমা দাস তাৰপিছত আছিলে তাৰপিছত আহিলে আৰু বহুত তেনেকুৱা ধৰণৰ খেলুৱৈ আছে ভাৰতত